মই যোৰহাটৰ পৰা মাজুলীলৈ গৈ আছোঁ আপুনি ট্ৰেভেল গাইডৰ মানুহ হয়নে বাৰু ঠিক আছে তেনেহ'লে বাৰু আপুনি মোক এটা সুবিধা কৰি দিব লাগিব তাৰমানে মই যাম আপোনাৰ গাড়ীটো পামেই তাৰপিছতে ধৰি লওক আপুনি থকা খোৱা এইখিনি সুবিধা কেনেকুৱা পাম বাৰু কেনেকুৱা পৰ্যায়ত হ'ব অঁ হেল্ল' মই শুনি আছোঁ আপুনি কওকচোন কেনেকুৱা পৰ্যায়ত পাম মই নিমাতী পালোঁহি অ অঁ ঠিক আছে মই অফলামুখৰ বাটেৰে যাম মই চাৰে বাৰটাত পাৰ হ'ম অ তাকে আপুনি বাৰু ঠিক আছে অঁ অঁ অঁ ঠিক আছে তাৰপা আপুনি ধৰি লওক মাজুলীত মই ধৰি লওক এনেকে জেঙেৰাইপা ধৰি লৈ এনেকুৱাকে ধৰি লওক যাম কমলাবাৰী যাম তাৰপিছতে মই সত্ৰ কেইখনমানো চাবলে মন আছে আমাৰ ধৰি লওক ফেমিলি যাব পৰিয়ালটো আৰু গোটেইখিনি যাব বয়সস্থ মানুহ কেইজনমান যাব লগত তেখেতসকলৰ শুৱা খোৱা আমি ৰাতি সম্ভৱ ৰাতিও থাকিবলগীয়া হ'ব পাৰে দেই আপুনি গোটেইখিনি ধৰি লওক দায়িত্ব বহন কৰিব লাগিব অঁ আমাৰ প্ৰায় ছ সাতজনমান মানুহ হ'ব ছজন সাতজন হ'ব মানুহ ঠিক আছে ঠিক আছে অঁ অঁ অঁ অঁ এনেই মাজুলীত চাগে লোকেল মাছটো পায়েই আৰু লোকেল মাছহে আমি খাম বুলি ভাবিছোঁ অঁ অঁ অঁ ঠিক আছে আমি ধৰি লওক প্ৰথম আমি ধৰি লওক জেংৰাইমুখ যাম গম পাইছে নাই অঁ তাৰপাছত আমি জেংৰাইমুখত ধৰি লওক প্ৰায় অকমান জেগা চাম আৰু তাত আশে পাশে ধৰি লওক আমি মাজুলীৰ পৰা হেৰিলে যোৱা নাই মাজুলীখন ভাৰকে তেনেকে দেখা নাই নহয় ধৰি লওক অকমান চাম বুলি ভাব কৰিছোঁ আৰু অঁ হেল্ল' মই শুনি আছোঁ আপুনি লাইনত থওক মই কৈ আছোঁ অ অঁ অঁ অঁ নহয় নহয় আমি দক্ষিণপাট সত্ৰলৈ ধৰি লওক আমি ধৰি লওক লাষ্ট টাইমহে কৰিম তাৰমানে ফাৰ্ষ্ট আমি জেংৰাই যাম জেংৰাইৰ পৰা আমি কমলাবাৰী সত্ৰ সোমাম কমলাবাৰী সত্ৰৰ পৰা ধৰি লওক আমি আউনীআটীত অলপ সময় আমি কটাম আউনীআটীত ধৰি লওক আমি অলপ সময় কটাম আও তাত অকমান সময় অকমান ফুৰা চকা কৰিম চাম জেগাবিলাক আৰু ধৰি লওক তাত পুৰণা হেৰিবিলাক আছে সেইখিনিও আমাৰ ধৰি লওক আছে সেইখিনিও অকমান চাম সেইখিনি চাই মেলি তাত অকমান সময় হ'ব তাৰপা ধৰি লওক আমি আকৌ আহি কমলাবাৰী চাৰিআলিখন শুনিছোঁহে দেখা নাই নহয় তাতো অকমান জেগা চাম আৰু এনেকে চাই অঁ কওক আমি প্ৰায় ধৰি লওক দুৰাতিমান থাকিম আৰু এনেই দিন হিচাপে তিনদিন হ'ব ৰাতি দুটা কৰিম আৰু আমি প্ৰথম দিন ধৰি লওক জেংৰাইৰ পৰা এনেকে ঘূৰি পকি আহি কমলাবাৰী চমলাবাৰী এনেকে আহি গড়মূৰ চৰমুৰ চাই আমি আউনীআটীতে আমি ৰাতিটো তাতে কটাম বুলি অকমান ভাৱ কৰিছোঁ সত্ৰত ধৰি লওক থাকিলে আমি অকমান সুবিধাও পাম আৰু সত্ৰীয়া কৃষ্টিবিলাক চাবলৈও অকমান সময় দিব পাৰিম সেইকাৰণে আমি আউনীআটীত থাকিলে অঁ ভাল হ'ব নেকি জানোঁ অঁ আমাৰ পুৰুষ চাৰিজন মহিলা তিনিগৰাকী অঁ অঁ অঁ

অঁ অঁ অঁ অঁ বাৰু ঠিক আছে আমি পাই প্ৰাইভেটতে থাকিলে আমাৰ সুবিধা হ'ব নেকি আপুনি কি প্ৰাইভেটত আমি অকমান সুবিধা পাম আৰু খোৱা বোৱা পৰা ধৰি লৈ এনেকে ইত্যাদি কৰি আমি আঁতৰৰ পৰা যেতিয়া আহিছোঁ অকমান আৰামটোও লাগিব নহয় ধৰি লওক এনেই ধৰি লওক নাই নাই নাই আমাৰ নিৰামিষেই খাব গম পাইছে নাই তাকে ধৰি লওক নিৰামিষ মানে আমি মাছটো চলিব আৰু এনেই মাছ মাংস চাংসবিলাকে নাখাব নাখাওঁ আৰু আমি অঁ

তাৰপিছতে বাৰু আৰু এটা কথা সুধো আপোনালোকৰ ভোগপুৰ সত্ৰলে তাৰপা কিমান দূৰ হ'ব বাৰু নহয় নহয় আউনীআটী সত্ৰত আমি ৰাতিটো থাকিলোঁ আমি ভোগপুৰ সত্ৰ তাৰপা কমলাবাৰী ন সত্ৰ এই সত্ৰকিখনলে কিমান কিমান দূৰত্ব হ'ব বাৰু অঁ অঁ আউনীআটী আহি আমি চামগুৰী সত্ৰতো যাম বুলি ভাবিছোঁ তাৰমানে তাত এই মুখা শিল্পী যে মুখাবিলাক যে হয় সেইখিনিও আমি অকমান চাম বুলি ভাৱ এটা হৈছে সেইখিনিৰ ওপৰতো অকমান আমি চাম যাম বাৰু এতিয়া গৈ মেলি পোৱাৰ পাছত এইখিনি কথা পাতিম বাৰু আৰু ধৰি লওক বিশেষ এটা কথা মই সুধিবলগীয়া আছে ধৰি লওক আমি ধৰি লওক আউনীআটীৰ পৰা যেনিবা গুচি আহিলোঁ আহি পেলাই আমি কমলাবাৰীতে ধৰি লওক আমি ডাইৰেক্ট ভোগপুৰলৈ আহিলোঁ ভোগপুৰত ৰাতি থাকিব পৰা ব্যৱস্থাটো ভোগপুৰত হ'বনে মানে ক'ত হ'ব আপোনালোকে ক'ত কৰি দিব পাৰিব আমি চামগুৰীত থাক অঁ অঁ অঁ ও আমি নোযোৱা মানুহ যে সেইকাৰণে মানে আপোনালোকে ধৰি লওক তেখেতসকলে ভাল পাব আৰু

অঁ নহয় ধৰি লওক আমি আমি তাৰমানে আপোনালোকক লগযে পাইছোঁ পোৱাৰ কাৰণে মানে আপোনালোকক ধৰি লওক আমি আপোনালোকে ধৰি লওক বুলি এই জেগাকনলে গ'লে আপোনালোকৰ ভাল হ'ব সুবিধাও পাব আৰু জেগাকণ চাইয়ো ভাল পাব ভাল ধৰি লওক মনৰ তৃপ্তিৰে চাব পাৰিব তেনেকুৱা জেগালে আমি কোৱাহে শুনিছোঁ ধৰি লওক এতিয়া চামগুৰী সত্ৰত ধৰি লওক এতিয়া মুখা বনাই বুলি কৈছে তাততো আমি দেখা নাইকিয়া সেইখিনিও আপোনালোকেই দেখুৱাব লাগিব অ হেল্ল' ও হয় হয় হয় অঁ অঁ দক্ষিণপাট সত্ৰত আমি লাষ্ট ধৰি লওক এতিয়া পাৰ হৈ আহি আমি দক্ষিণপাট সত্ৰ ধৰি লওক চাই মেলি তাত ৰাতিপুৱাই সেৱা শুশ্ৰূষা কৰি পেলাই আমি পাৰ হ'ম বুলি এনেকুৱা এটা মনতে ভাৱ কৰিছোঁ তাৰমানে অফলাৰ পৰা এনেই কোৱাহে শুনিছোঁ অফলাৰ পৰা বৰ বিশেষ দূৰ নহয় বুলি কৈছে বাৰু অঁ

অঁ অঁ অঁ সেইকাৰণে আমি তাতে সেৱা শুশ্ৰূষা কৰিম অকমান ধৰি লওক অঁ অঁ আমি কমলাবাৰীৰ পৰা এনেকে আৰু ধৰি লওক আপোনালোকে অকমান দেখুৱাই মেলি আনিব লাগিব আৰু যিখিনি ধৰি লওক জেগা আছে আমি ধৰি লওক আপোনালোকক আৰু যিখিনি খৰচ বহন কৰিব লাগে সেইখিনিহে আমি কৰিম ধৰি লওক আপোনালোকে বোলে এইখিনি এইখিনি জেগা আপোনালোকে ফুৰক আমি সেইখিনি ধৰি লওক তেনেকুৱাকে সেইকাৰণে আমি আপোনালোকৰ লগত কমফাৰ্মটোও হৈছোঁ আগতীয়াকে ধৰি লওক হেৰি ধৰি লওক যে আপোনালোকে গোটেই জেগাবিলাক ফুৰাব পাৰিব বা জেগাবিলাক দেখুৱাব পাৰিব অঁ অঁ অঁ ঠিকে আছে বাৰু তেতিয়াহ'লে আপোনালোকৰ লগত বাৰু এইখিনিয়ে অ অঁ আপোনাৰ ফোন নম্বৰটো দিব বাৰু মই লৈ ল'ম বাৰু অঁ হেল্ল' অঁ অঁ কওক কওক ফোন নম্বৰটো কওক অ অঁ অঁ অঁ অঁ অঁ অঁ অঁ ল'লোঁ ল'লোঁ ল'লোঁ অঁ ল'লোঁ অঁ অঁ